হেল্ল' পাইকাই ট্ৰেভেল এজেঞ্চি হয়নে হয় হয় অঁ মই মৰিয়নিৰ পৰা দিল্লীলৈ যাম বুলি ভাবিছোঁ হয় নৱেম্বৰ পোন্ধৰ তাৰিখে হয় হয় মোৰ নাম ৰিংকু বৰা ৰাজধানীত বুক কৰি দিব হয় এজনৰ বাবে এ চি টু টায়াৰত অঁ অঁ ঠিক আছে ঠিক আছে হ'ব